মই বাস কৰা অঞ্চলত অৰুণাচল অভয়াৰণ্য আছে সেই জেগাত এটা ভাল প্ৰাকৃতিক সো সৌন্দৰ্য আছে আমাৰ ভূটান এই কি কয় ভূটান বুলি কয় ভূটান বৰ্ডাৰ ভৈৰৱকুণ্ড তাত এটা আৰু প্ৰাকৃতিক সৌন্দৰ্য আছে তাত এটা ৰাজহুৱা পিকনিক প্লেচ আছে তাতে গৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে পিকনিক খাই ভৈৰৱকুণ্ড এখন নদী আছে পাহাৰ আছে ওচৰত অৰুণাচল পাহাৰ মানুহে সেইবোৰলৈ আহ যাহ কৰিবলৈ বহুত ধৰণৰ সা সুবিধা আছে গাড়ীৰ আছে গাড়ীৰ পাৰ্কিং কৰিবৰ পৰা সুবিধা আছে খোৱা বোৱা থকাৰ সুবিধা আছে আৰু তাত বহুত ধৰণৰ জীৱ জন্তু পোৱা যায় বাঘ ভালুক হাতী হাতী বাঘ ভালুক ইত্যাদি আৰু নানা ধৰণৰ পাইন ট্ৰী চেগুণ গছ শালগছ শাল গছ নাহৰ গছ ইত্যাদি বহুত জীৱ জন্তুৰ বহুত মূল্যৱান গছ গছনি পোৱা যায় তাৰ ওচৰতে গোটেটো অৰুণাচল প্ৰদেশ অৰুণাচল অ অঞ্চলৰ অভয়াৰণ্য আছে অৰুণাচ চল পাহাৰতো যথেষ্ট জীৱ জন্তু ভাল কিছুমান ছাল চেগুন চাচি খাচিগছ তিতা তিতাচপা উদ্ভিদৰ গছ আদি বহুত মূল্যৱান গছ পোৱা যায় তাতো অহা যোৱা কৰিবলৈ বহুত সুবিধা আছে মানুহৰ বহুত দূৰ দূৰণিৰ পৰা তাত ফুৰিবলৈ আহে থকা খোৱাৰো ব্যৱস্থা আছে আৰু ওচৰতে ওৰাং উদ্যান আছে তাতো প্ৰায় মানুহ বহুত দূৰ দূৰণিৰ পৰা ফুৰিবলৈ বনভোজ খাবলৈ আহে মানুহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে তাতো নদী আছে ধনশিৰি নদীৰ পাৰতে ওৰাং অভয়াৰণ্য অৱস্থিত তাত প্ৰায় ডেৰশ মান প্ৰায় গঁড় আছে বাঘ ভালুক আছে বাঘ আছে হাতী আছে তাত বহুত দূৰ দূৰ বাহিৰৰ দেশৰ পৰা টুৰিষ্ট আহি তাতে থাকি মেলি লৈ ভ্ৰমণ কৰে বনভোজ কৰে সেইদৰে ওচৰৰ অৰুণাচল পাহাৰতো বহুত দূৰ দূৰণি পৰা বনভোজ খাবলৈ টুৰিষ্ট আহে অহা যোৱাৰ সু ব্যৱস্থা আছে আৰু নদী নদী পাহাৰ আছে পাহাৰৰ তলতেই নদী আৰু মানুহে সেইবোৰ লৈ আহ যাহ কৰিবলৈ বহুত ভাল সুবিধা আছে তাত জীৱ জন্তুৱে আহি নদীত ভৈৰৱকুণ্ড নদীত পানী খাই গা ধুৱে মানুহে ফটো উঠাই চাই আনন্দ লয় আৰু ওৰাং অভয়াৰণ্যটো ঠিক তেনেকুৱাই উপভোগ কৰে মানুহে ও ওৰাং অভয়াৰণ্যটো প্ৰায়

ডেৰশমান গঁড় আছে প্ৰায় সত্তৰ আশীটা মান বাঘ আছে আৰু অনেক ধৰণৰ বনৰীয়া ম'হ জীৱ জন্তু তাত বিচৰণ কৰে মানুহে অভয়াৰণ্যত গাড়ীত উঠি পিকনিক খাই তাত জীৱ জন্তু চাই আনন্দ লয় আৰু তাতো কিছুমান ভাল ভাল গছ আছে মূল্যৱান গছ যিবিলাক সহজতে পোৱা নাযায় চেগুন শাল চেগুন তিতাচাহ বনচুম ইত্যাদি পাইন গছ ইত্যাদি বহুত মূল্যৱান বস্তু পোৱা যায় তাত বহুত দূৰ দূৰণিৰ পৰে দূৰণিৰ পৰা মানুহ আহে প্ৰাকৃতিক সৌন্দৰ্য অনুভৱ কৰে গা ধুৱে থাকি মেলি তাত খোৱাৰ সু ব্যৱস্থা আছে বনাই খোৱাৰ সুবিধা আছে আৰু উদ্যান আছে উদ্যান আছে খেলা ধূলা সামগ্ৰী তাত নদীৰ কিনাৰত উদ্যান আছে উদ্যানত তাৰ খেলা ধূলা সামগ্ৰীবিলাক আছে মানুহ সেইবোৰলৈ আহ যাহ কৰি ল'ৰা ছোৱালী লগত আনি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে তেনেদৰে অৰুণাচল পাহাৰটো তেনেকৈ উদ্যান আছে তাতো বাহিৰৰ পৰা ভ্ৰমণ কৰিবলৈ মানুহ আহি উদ্যানত উপভোগ কৰে ঢাকি লৈ বনভোজ হিচাপে খায় নানান ধৰণৰ জীৱ জন্তু চাই উপভোগ কৰে ঠিক তেনেদৰে ৱাৰ ওৰাং অভয়াৰণ্যতটো বহুত দূৰ দূৰণি পৰা বাহিৰৰ পৰা মানুহ ভ্ৰমণ কৰিবলৈ আহি থাকি মেলি আনন্দ লয় আপুনি ভৈৰৱকুণ্ড নদীত নাৱত উঠি নাৱত উঠি নাৱৰ উপভোগ পানীত পানীত নাৱত উঠি ঘূৰি পকি উপভোগ কৰিব পাৰে চুইমিং পুল সাঁতুৰি সাঁতোৰাৰ আনন্দ ল'ব পাৰে জলাত উঠি পেলাই আনন্দ ল'ব পাৰে পাহাৰত বগাই আনন্দ ল'ব পাৰে আৰু এনেদৰে প্ৰায়

সদায় প্ৰত্যেক দিনাই শ শ মানুহৰ আগমন হয় বহুত দূৰ দূৰণিৰ পৰাই সকলো ধৰণৰ তাত গাড়ী পাৰ্কিং কৰাৰ পৰা ধৰি সকলো ধৰণৰ থকা খোৱাৰ সু ব্যৱস্থা আছে বনাই খোৱাৰ ব্যৱস্থা আছে বহু লোক অৰুণাচল পাহাৰলৈ যায় ওচৰতে অৰুণাচল পাহাৰ তাতো পাক প্ৰাকৃতিক সৌন্দচ সৌন্দৰ্যবিলাক চায় প্ৰাকৃতিক সৌন্দৰ্য চাই মানুহে বহুত উপভোগ কৰে বহুত বছৰ ধৰি এই উদ্যানসমূহ আমাৰ ৰাজ্যৰ ভিতৰত বহুত উন্নত হৈ পৰিছে আহ যাহৰ আহ যাহ কৰিবলৈ বহুত ভাল সুবিধা আছে চৌব্বিছ ঘণ্টা অহা যোৱা কৰিবলৈ যাবলৈ থাকিবলৈ সুবিধা আছে হাতী হাতী বনৰীয়া ম'হ বনৰীয়া গৰু আৰু নানান ধৰণৰ গঁড় বাঘ ভালুক বহুত বনৰীয়া গৰু বনৰীয়া ম'হ ইত্যাদি পাৰ্কত দেখিবলৈ পোৱা যায় প্ৰায় অৰুণাচল যথেষ্ট পৰিমাণে বনৰীয়া জীৱ জন্তু আছে পাহাৰবিলাকত ভাল ভাল মূল্যৱান গছ গছনি আছে আৰু এনেদৰেই মানুহবিলাকে বছৰে বছৰে নতুন বছৰত আহে জানুৱাৰী মাহৰ পৰা মানুহৰ অহা যোৱা আৰম্ভ হয় বাৰিষা হ'লেও ইমান অসুবিধা নাই যাতায়াতৰ কাৰণে ভাল সুবিধা আছে বাৰিষা কালত মানুহৰ ভ্ৰমণ কৰা টুৰিষ্টসকল অহা যোৱা সংখ্যাটো অলপ কমি যায় ডিচেম্বৰ মাহৰ পৰা যথেষ্ট পৰিমাণে বাহিৰৰ পৰা মানুহ আহি ভৈৰৱকুণ্ড নদীত গা ধুই অৰুণাচল পাহাৰ আছে ওৰাং ওৰাং উদ্যান আছে প্ৰাকৃতিক সৌন্দৰ্যা সৌন্দৰ্যবিলাক মানুহে আহি বহুত দূৰ দূৰ পৰা আহি উপভোগ কৰে পাৰ্কত পাৰ্ক আছে খেলা ধূলা কৰিবলৈ সুবিধা আছে পাৰ্ক উদ্যান আছে বনৰীয়া জ জীৱ জন্তু চাবলৈ তেনে বহুত বছৰ ধৰি এই জেগা টুকুৰা এটা পৰ্যটনস্থল হৈ পৰিছে এবাৰ আহিলে মানুহ আকৌ দুবাৰ আহিবলৈ ইচ্ছা কৰে প্ৰত্যেক বছৰে বছৰে আহি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এপ্ৰিলৰ ই চাৰিটা মাহ বাহিৰৰ মানুহ আহি ভ ভৰপূৰ হৈ যায় বাৰিষা নদীৰ পানী বাঢ়ি যায় কাৰণে অলপ মানুহৰ জনসংখ্যাটো ফুৰিবলৈ অহা টুৰিষ্ট মানুহবিলাক কমি যায় খৰালি মাহ হ'লে নৱেম্বৰ ডিচেম্বৰ আৰু লগে লগে বহুত দূৰ দূৰণি পৰা মানুহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বনৰীয়া জীৱ জন্তু গছ গছনি চাবলৈ গোটেই অভয়াৰণ্য ভৰি পৰে ওচৰত ওৰাং আছে ওৰাং ওৰাং এখন আমাৰ এখন ৰাষ্ট্ৰীয় উদ্যান তাতো যথেষ্ট পৰিমাণৰ বাঘ ভালুক ঘোৰা নতুন নতুন ধৰণৰ প্ৰজাতিৰ মূল্যবান বহুত শাল চেগুণ চেকৰাচি বহুত মূল্যবান কাঠ তাত প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু এনেদৰেই নদী পাহাৰবিলাক মনোৰঞ্জন ভাল পায় মানুহে চাই বহুত দূৰ দূৰণিৰ পৰা আহে সকলোৱে আনন্দ লয়